এই অঞ্চলত দেখা পোৱা চৰাই কিছুমান হ'ল বুলবুলি কাউৰী ঘৰচিৰিকা আৰু ফেচু হেটুলুকা

এইখিনিয়ে আৰু সাধাৰণতে দেখা পোৱা যায় কাউৰীটো আৰু অসমত য'তেই যাওঁ আমি কাউৰী দেখা পাওঁৱেই আৰু গোটেই প্ৰত্যেকটো চৰাইৰে বেলেগ বেলেগ বৈশিষ্ট্য আছে এতিয়া আমি কিছুমান চৰাই দেখিলেই চিনি পাওঁ ধৰক সৰুৰ পৰাই দেখি আহিছোঁ সাধাৰণতে য'ত ত'ত দেখিবলৈ পোৱা যায় তেনেকৈ চিনি পাওঁ কিছুমান চৰাই আমি সিহঁতৰ মাতটো অনুসৰণ কৰি যিটো বাৰ্ড কল থাকে সেইটো ক'লটো আইডেনটিফাই কৰিও চৰাই চিনি পাব পাৰি আৰু চৰাই চিনি পাব হ'লে এখন হেণ্ড বুক লগত ৰাখিব লাগে যিখন বাৰ্ডচ্ অফ ইণ্ডিয়া এণ্ড চাবকণ্টিনেণ্ট সেইখন লগত থাকিলে মানে আপুনি য'লৈকে যাওঁক যিকোনো চৰাই দেখক চিনি পাব পাৰিব যদিহে তাৰ ঠুটৰ ধৰণ বা পাখিৰ ৰং বা যিকোনো তাৰ উৰাৰ ধৰণ সেইবোৰ যদি ৰেকৰ্ড ৰাখিব পাৰে আৰু চাবলৈ চাবলৈ হ'লে মোৰ প্ৰিয় চৰাই হ'ল হেটুলুকাটো হেটুলুকাৰ তাৰ ৰংটো বিৰাটেই মানে সুকীয়া আন চৰাইতকৈ সেউজীয়া নীলা খুব ধুনীয়া ৰং আৰু ই গছৰ পাতৰ আঁৰত মানে এনেকৈ থাকে যেন সহজতে তাক দেখা পোৱা নাযায় আমি যিটো কেম'ফ্লেক্স বুলি কওঁ গতিকে যদিও তাক দেখা পাবলৈ অলপ কঠিন কিন্তু মাতটো অনুসৰণ কৰিলে তাৰ সহজতে দেখা পাব পাৰি আৰু আৰু ঘৰচিৰিকা চৰাই চাবলৈও মই বিৰাট ভাল পাওঁ কাৰণ ইহঁতে এটা এনেকৈ জুম বান্ধি থাকে যিখিনি জেগাতেই থাকে গোটেইকেইটাই একেলগে থাকিব আকৌ অক অকমান দেৰিৰ পিছত দেখিব আৰু আন এটা ঠাইত আছে একেলগে আছে এনেকুৱা গতিকে মই ঘৰচিৰিকা আৰু হেটুলুকা চৰাই চাবলৈ ভাল পাওঁ